অঁ হয় দাদা কোকচোন কোনে ক'লে বাৰু অঁ হয় হয় আছোঁ মই দোকানতে আছোঁ কওকচোন কওক কি বাৰু অঁ হ'ব কিন্তু মানে ডিছপ্লে'খন এতিয়া আমাৰ দোকানত মানে ষ্টক নাই আনিবগৈ লাগিব আপুনি তিনিদিনমানৰ পিছত পাব আৰু মানে আপুনি যদি কিবা এটা এডভাঞ্চ দিয়ে তেতিয়া সোনকালে কৰিব পাৰিম আৰু আপুনি প্ৰায় ডিছপ্লে'খনত সাতাইছশ আঠাইছশমান পৰি যাব আপুনি এহেজাৰমান দি দিব এডভাঞ্চ অঁ অঁ আপ্ আপুনি মোৰ এই নাম্বাৰটোতে গুগল পে' কৰি দিলেই হ'ব পাব অঁ পাব পাব পাব অৰিজিনেলখন আহিব অঁ অঁ তেতিয়া আপুনি অঁ তেতিয়া কাইলৈ আজি যদি পইচাটো দিয়ে তেতিয়া আপুনি কাইলৈ সন্ধিয়া সময়ত আহি যাব অঁ অঁ কৰিম অঁ দিয়ক